ভাৰতবৰ্ষ হ'ল বিভিন্ন ধৰ্মীয় স্থানেৰে ভৰা এখন দেশ ইয়াৰে ভিতৰত মূখ্য ধৰ্মীয় স্থানবোৰ হ'ল শ্ৰী লক্ষ্মীনাৰায়ণ মন্দিৰ জগন্নাথ মন্দিৰ পুৰি কাশী বিশ্বনাথ মন্দিৰ বাণাৰসী আদি আমাৰ অসমতো বিশ্ববিখ্যাত মা কামাখ্যা মন্দিৰ অৱস্থিত ইয়াত প্ৰতিবছৰে জুন মাহত অম্বুবাচী মেলা আয়োজিত কৰা হয় এই মেলাত দেশ বিদেশৰ পৰা ভক্তসকলে আহি মাৰ আশীৰ্বাদ লয় মানুহৰ বিশ্বাসমতে মা কামাখ্যা মন্দিৰত যিমান ভক্ত আহে সেই ভক্তসকলৰ মনোকামনা মা কামাখ্যাই পূৰণ কৰে বুলি জনবিশ্বাস